ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত অৰুণাচল প্ৰদেশখন মোৰ ভাল লাগে কিয়নো অৰুণাচল প্ৰদেশখন কেইবাবাৰো গৈছোঁ অৰুণা অৰুণাচলখনত ধুনীয়া প্ৰাকৃতিক দৃশ্য আছে সবফালে বেছিভাগ ঠাই পাহাৰীয়াই আৰু অৰুণাচলৰ পাছিঘাট অঞ্চলটো আমাৰ ডিব্ৰুগড় পৰা বেছি দূৰ নহয় পাছিঘাটৰ পৰা আমি যদি অৰুণাচলৰ প্ৰায়বিলাক ঠাইলৈ যাব বিচাৰোঁ পাছিঘাটৰ পৰা আমি আৰম্ভনি কৰিব বিচাৰোঁ পাৰোঁ আৰু অৰুণাচলখন অসমৰ প্ৰায় বেছিভাগ ঠাই অৰুণাচলৰ সীমামূৰীয়া অৰুণাচল সীমাতে আছে আৰু অৰুণাচলখন এই কাৰণেই ভাল লাগে তাত বহুতো পৰ্য্যটকৰ ঠাই আছে আৰু প্ৰকৃতিৰ যিহেতু এখন ঠাই ভাল হ'বই ধুনীয়া হ'বই আৰু অৰুণাচলৰ যিবোৰ লোক আছে তেওঁলোকৰ নিজৰ নিজৰ ড্ৰেছ আছে তেওঁলোকৰ নিজৰ সংস্কৃতি আছে নিজৰ ভাষা আছে সুন্দৰকৈ তেওঁলোকে বসবাস কৰি আছে আৰু মানুহ যেতিয়া যায় বা পৰ্যটক যেতিয়া যায় তেওঁলোকে আপ্যায়ন কৰে ভালকৈ আৰু ধুনীয়াকৈ সিহঁতে খোৱা বোৱা বা তেওঁলোকৰ আচাৰ ব্যৱহাৰ ধুনীয়াকৈ উপস্থাপন কৰে এইবিলাক কাৰণতে অৰুণাচলখন খুব ভাল লাগে আৰু লগতে মই অৰুণাচল ফুৰিবলৈ প্ৰায়বিলাক ঠাইলৈ গ'লোঁ যেনে ধৰক পাছিঘাট গ'লোঁ ডাম্বুক গ'লোঁ আনিনি গ'লোঁ বা টাৱাং গ'লোঁ এইবিলাক ঠাইৰ কিছুমান ঠাইত বৰফো পৰে মায়'দিয়াত এতিয়া ধৰি লওক মায়'দিয়াত বৰফ পৰি আছে এইখিনি সময়ত পৰ্যটকৰ বহুত ভিৰ কিছুমানে যদি আপুনি যদি ওচৰৰ অসমৰ ওচৰৰ এনেকুৱা ঠাই বিচাৰি ফুৰিছে য'ত বৰফ পৰে তেন্তে আপুনি ৰ'য়িং পাৰ হৈ মায়'দিয়ালৈকে যাব পাৰে অৰুণাচলৰ আমাৰ অস অৰুণাচলৰ আৰু অসমৰ যি সীমামূৰীয়া ঠাই ৰ'য়িং ৰ'য়িঙৰ পৰা বেছি দূৰ নহয় মা মায়'দিয়ালৈ একেদিনাই আপুনি উভতিও আহিব পাৰে কিন্তু ৰাস্তাটো দূৰ্গম কিন্তু আপোনাৰ যি গৈ ৰাস্তাত গৈ যি ভাল লাগিব এই এটা ভাল লগা অনুভৱ হ'ব আপোনাৰ ঠিক তেনেকৈ আমাৰ যিখন অসম আছে অসমৰ তুলনাত অৰুণাচলখন অকণমান ডাঙৰ যদিও মানে অৰুণাচলখনৰ যি বেছিভাগ ঠাই সমতল নহয় সেইটো কাৰণে তেওঁলোকৰ সমস্যাটো হৈছে পানীৰ সমস্যা হয় বা তেওঁলোকৰ খাদ্য সমস্যাবোৰ অকণমান বেছি কিন্তু সময়মতে তেওঁলোকে যিবোৰ যোগান ব্যৱস্থা বা তেওঁলোকৰ ব্যৱস্থাসমূহ কৰি লৈছে সেইবোৰ মানে চিজিলকৈ কৰি যোৱাৰ কাৰণে অৰুণাচলখন সেইটো কাৰণেই ধুনীয়া মানে তেওঁলোকৰ যি এই প্ৰচেছবিলাক বা তেওঁলোকৰ যি পৰিক্ৰমা আছে ধুনীয়াকৈ চিজিলকৈ থোৱা সেইবিলাকেই ভাল লগা আৰু অৰুণাচলখনৰ ৰাস্তাবোৰ প্ৰায় বেছিভাগ ভাল আছে অৰুণাচল চৰকাৰে তেওঁলোকৰ ৰাস্তাবোৰ খুব ভালকৈ ধুনীয়াকৈ নিয়াৰিকৈ চাফা কৰি বা তাত গাঁত নথকাকৈ তেওঁলোকে বনাই থৈছে সেইটো কাৰণে ভাল লাগে অৰুণাচলখন ইয়াৰ ওপৰিও অৰুণাচলত কিছুমান ঔষধি বস্তুও পোৱা যায় এতিয়া আপুনি যদি অসমৰ পৰা অৰুণাচললৈ যায় কিছুমান ঔষধি গুণ থকা গছ গছনি গছৰ পাত এইবিলাক আনিব পাৰে আনি তেওঁলোক সেইবিলাকৰ ঔষধি গুণবোৰ নিজে ল'ব পাৰে আৰু ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ ফুল আছে ফুলবিলাক আপুনি চাব পাৰে ইয়াৰ লগতে মানে দাম্বুক বুলি জেগা এডোখৰ আছে অৰুণাচলত সেই অৰুণাচলৰ দাম্বুকডোখৰত অৰুণাচল অ'ৰেঞ্জ ফেষ্টিভেল হয় আৰু তাত মানে যথেষ্ট পৰিমাণে অ'ৰেঞ্জ বা কমলা পোৱা যায় কমলাবোৰ কমলাবোৰক লৈয়ে ফেষ্টিভেল এটা তেওঁলোকে পাতে খুব ডাঙৰকৈ ইয়াৰ লগতে জিৰো বুলি এ এটা জাগা আছে জিৰোত ডাঙৰকৈ ফেষ্টিভেল পাতে তেওঁলোকৰ ট্ৰেডিশ্যনেল তেওঁলোকৰ বেণ্ডবিলাকে তেওঁলোকৰ প্ৰদৰ্শন কৰে আৰু লগতে বাহিৰৰ পৰা কিছুমান বেণ্ড তেওঁলোকে আনি ডাঙৰকৈ এটা ফেষ্টিভেল পাতে জিৰো ফেষ্টিভেল বুলি সেইটো কাৰণে মানে অৰুণাচলখন বাৰেবৰণীয়া আৰু ভাল লাগে এইকাৰণে আমাৰ অসমৰ কাষতে আছে আমি যদি ক'ৰবালৈ আমি পাহাৰ চাবলৈ বা পাহাৰ নেদেখা লোকক যদি আপুনি অসমলৈ ফুৰিবলৈ আহে ফুৰাবলৈ লৈ যায় তেন্তে আপুনি অৰুণাচলখন প্ৰথম পিক কৰিব পাৰে সোনকালে গৈ পাব ৰাস্তা পদূলিও ভাল আৰু অৰুণাচলৰ গাঁওবিলাকত আপোনালোকে যদি সোমায় তেওঁলোকৰ খাদ্যভ্য়াস বা তেওঁলোকে কেনেদৰে জীৱন যাপন কৰে সেইবিলাকৰ কথা জানিব পাৰিব সেইটো কাৰণে অৰুণাচল মোৰ প্ৰিয় বুলি মই ভাবোঁ আৰু অৰুণাচল ভ্ৰমণ কৰিবলৈ হ'লে মই প্ৰথমতে পাছিঘাট যাবলৈ ক'ম তাৰপিছত ডাম্বুক যাবলৈ ক'ম ব'ডাক ভেলী যাবলৈ ক'ম তাৰপিছত আপুনি যদি তাতকৈও দূৰলৈ যাব বিচাৰে তেন্তে টাৱাং যাব পাৰে অৰুণাচলৰ ভিতৰতে পৰে তাৰপিছত আপুনি ডং ভেলী যাব পাৰে আপোনাৰ নিজৰ সাধ্য অনুসৰি যদি আপুনি ডং ভেলীলৈ যায় তেতিয়া ধুনীয়া প্ৰকৃতিক প্ৰাকৃতিক যি বেলি ওলোৱা দৃশ্য প্ৰথম বেলি ওলোৱা দৃশ্য সেইটো দেখা পাব সেইকাৰণে মই ডং ভেলীলৈ যাবলৈ আপোনালোকক পৰামৰ্শ দিছোঁ